মানুহৰ ঘৰত কিতাপ থকাটো আটাইতকৈ দৰকাৰী বুলি মই এইটো কাৰণেই ভাবোঁ যে এজন শিশু আমি স্কুললৈ পঠিয়াবলৈ প্ৰথমতে তেওঁক কি দিব লাগিব কিতাপখন দিব লাগিব কিতাপখনৰ দ্বাৰাই তেওঁ কি হ'ব স্কুলত শিকিব ক খয়ে হওক বা এ বি চি ডিয়ে হওক বা ওৱান টুৱে হওক বা এক দুয়ে হওক কিতাপৰ দ্বাৰাই শিকিব আৰু সেই কিতাপ পঢ়িয়ে তেওঁ কি হ'ব তেওঁ বয়স যিদৰে বাঢ়ি যাব কিতাপৰ হেৰি মোৰ সিমানে মানে আগবাঢ়ি যাব কিতাপ তেওঁ ধৰক অংগনবাদীত যদি এখন আছে আপোনাৰ অংকুৰ মুকুলত দুই তিনিখন থাকিব তাৰপিছত আপোনাৰ কিতাপৰ দ্বাৰাই কি হ'ব তেওঁ সকলোখিনি কিতাপৰ জ্ঞান কিতাপৰ দ্বাৰাই পাব আৰু তেওঁ ভৱিষ্যততো সেই কিতাপৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁ কিমান পঢ়িব পাৰে বা কিমান ডাঙৰ মানুহ হয় সেই কিতাপৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ জীৱনটো গতিকে কিতাপৰ দ্বাৰাই তেওঁ জীৱনটো ভাল বেয়া টো দেখুৱাব ভাল বেয়া হেৰি পাব মানে কিমান ভাল হ'ব কিমান কি হ'ব কিতাপৰ ওপৰতে এইটো নিৰ্ভৰ হয় গতিকে মই ভাবোঁ আৰু কিতাপৰ দ্বাৰাই আপোনাৰ কি হয় আপোনাৰ ধৰ্মমূলকেই হওক বা বা ৰাজনীতি অৰ্থনীতি সকলো দিশতে কি হয় কিতাপৰ দ্বাৰাই সকলোখিনি শিক্ষা পোৱা যায় গতিকে মই ভাবোঁ যে সেয়েহে প্ৰত্যেক মানুহৰ ঘৰত কিতাপ থকাটো অতি দৰকাৰী বুলি মই ভাবোঁ